হেল্ল' হেল্ল' হয় কওকচোন অঁ হয় আপুনি কোনে কৈছে অঁ অঁ হয় কওকচোন হয় হয় অঁ অঁ কওক কওকচোন কওক কেনেকুৱা ৰেঞ্জৰ আপোনাক কি কাপোৰ লাগে বাৰু এতিয়া পাটৰ কাপোৰ লাগেনে মুগাৰ কাপোৰ লাগেনে ঘৰত বোৱা কাপোৰ লাগেনে আছে আছে শুৱালকুচিৰপৰা অনা আপোনাৰ পাটৰ আপুনি মেইন ছেট পাব আপোনাৰ লগতে আপোনাৰ ৰিহা আহিব আৰু ঢকুৱাখানৰপৰা তাঁতশালত বোৱা আপোনাৰ মুগাৰ কাপোৰ পাব নুনি কাপোৰ পাব আপোনাক কি লাগে এতিয়া হয় হয় অঁ হয় হয় হয় হয় আপুনি ক'ত আছে বাৰু এতিয়া হয় হয় মোৰ দোকানখন আপুনি চিনি পায় নহয় হয় আপুনি আহক আপোনাৰ আপোনাৰ পচন্দ অনুযায়ী আপুনি যি কাপোৰ বিচাৰে মুগা কাপোৰ বিচাৰে হয় হয় হয় হয় অঁ আপোনাৰ আমাৰ মোৰ দোকানখন এনেকুৱা ধৰক আপোনাৰ সকলোৱে যাতে আপোনাৰ কিনিব পাৰে আপুনি ধৰক বোলে একেবাৰে লাখ টকাৰ ভিতৰত বুলি নহয় আপুনি ধৰক এতিয়া বোলে চাৰি হেজাৰৰপৰা দুহেজাৰৰপৰা তাৰপৰা আপুনি যিমানলৈ মানে ধৰক আপুনি যাব পাৰিব হয় বোলে আপোনাক পঞ্চাছ হাজাৰ টকাও লাগে বোলে ত্ৰিছ হাজাৰ টকাৰ লাগে তেনেকুৱা ধৰণৰ হ'লেও আপুনি পাব আপনি আহক

হয় হয় মোৰ আছে আপুনি আহক আপোনাৰ সময় অনুযায়ী আপুনি আহক আপোনাৰ আৰু পচন্দৰ কাপোৰ আপুনি লৈ যাওক হ'ব হ'ব আপুনি সেইটো আপুনি আগতেতো মোৰ দোকান আপুনিতো মোৰ দোকানত আগতে আহিছে অঁ হয় হয় তেতিয়াহ'লে আপুনি অঁ হয় হয় হয় হয় হয় হয়

হয় হয় ঠিক আছে আপুনি এটা কাম কৰক হয় আপুনি দামৰ কাৰণে চিন্তা কৰিব নালাগে আপুনি আহক আৰু আহিলে আপুনি মুঠতে কাপোৰ পাবই আপুনি চিন্তা কৰিব নালাগে আহক অঁ অঁ অঁ ঠিক আছে হ'ব দিয়ক অঁ